পৰ্যটকসকল পৰ্যটনৰ বাবে বিভিন্ন সময়ত গ্ৰাম্যানোভূতিলৈ আহিব পাৰে কিন্তু বতৰ আৰু সুযোগৰ ক্ষেত্ৰত যদি লক্ষ্য ৰাখি ক'বলগীয়া হয় তেতিয়া পৰ্যটকসকলক উদ্দেশ্য কৰি মই ইয়াকে ক'ম যে গৰমৰ দিনকেইটাতকৈ যদি ঠাণ্ডা বন্ধৰ সময়ছোৱাত তেওঁলোকে আহে তেওঁলোকৰ বাবে সেই সময়ছোৱা অধিক সুবিধাজনক হ'ব যিহেতু আমি সকলোৱে জানোৱেই গৰমৰ দিনকেইটাত অত্যাধিক বৰষুণ হয় তাৰ ফলত ৰাস্তা ঘাটবোৰ বোকা হয় যাৰ বাবে পৰ্যটকসকলে অহা যোৱাৰ ক্ষেত্ৰত কিছু সমস্য়া পায় আকৌ থকা খোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ কিছু সমস্যা হয় সেয়েহে পৰ্যটকসকলক মই ঠাণ্ডা বন্ধৰ সময়ছোৱাত ইয়ালৈ আহিবলৈ পৰামৰ্শ দিম